আমাৰ ঘৰত শৌচাগাৰ আছে আমাৰ ঘৰত শৌচাগাৰ আছে ইয়াৰ দ্বাৰা ইয়াৰ দ্বাৰা আমি পাবলগীয়া সুবিধাসমূহ বহু ধৰণৰ বহু ধৰণৰ হ'ব পাৰে যেনেকে আমি আমি যিকোনো যিকোনো ঠাইতে আমি কৰিব আমাৰ আমি শৌচাগাৰ কৰি নকৰি আমাৰ নিজৰে নিজৰ ঘৰত থকা শৌচাগাৰত আমি শৌচ কৰিব পাৰিম কৰিব পাৰি যিকোনো সময়তে আমি যাব পাৰি শৌচাগাৰ যাব পাৰি আৰু এনেকুৱা সকলো সময়তে য মানে যিকোনো এটা সময়ত আমাৰ শৌচাগাৰ ল আমাৰ শৌচা প্ৰয়োজনীয় সময়ত আমি যাব পাৰি নিজৰে শৌচাগাৰত যাব পাৰি আৰু বেলেগেই নোযোৱাকৈ বা এইটো শৌচাগ শৌচ কৰাৰ শৌচ কৰাৰ প্ৰক্ৰিয়টো বহুত মানে লাজৰ এয়া হয় সকলো মানুহৰ কাৰণে সেইকাৰণে এইটো ঘৰত থাকিলে ভাল বেলেগে নাচায় আৰু নিজে যেতিয়াই নিজৰ সুবিধা মতে যেতিয়া যেতিয়া যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়াই আমি আমাৰ নিজে শৌচাগাৰত আমি শৌচ কৰিব পাৰি এ নথকাৰ বাবে সন্মুখীন হোৱা অসুবিধাসমূহ এই শৌচাগাৰ আমাৰ ঘৰত নাথাকিলে আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰি অসুবিধাৰ সন্মুখীন হ'ব পাৰি যেনেকৈ আমি বাহিৰৰ অঞ্চলত বাহিৰা অঞ্চলত শৌচাগাৰ কৰি যিকোনো ঠাইত শৌচাগাৰ কৰিলে সেই সেইবিলাক মূল মদ্ৰৰ পৰা ওলোৱা মোৰ মতৰত পৰা মা মাখি মাখিয়ে তাতে থাকি তাৰপিছত উৰি আহি মানুহৰ মানুহৰ গাত লাগিলে তাৰে পৰা বিভিন্ন ধৰণৰ অসুখৰ সৃষ্টি হ'ব পাৰে অসুখৰ সৃষ্টি হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ প্ৰদূষণ প্ৰদূষণ সৃষ্টি হ'ব পাৰে এইকাৰণে সেইকাৰণে ঘৰত থ ঘৰত শৌচাগাৰ নিৰ্দিষ্ট পৰি পৰিমাণে এটা এটা বা দুটা পৌচাগাৰ থকাটো নিত্যন্ত প্ৰয়োজন সেইকাৰণে নিতন্তই প্ৰয়োজন শৌচাগাৰ নাথাকিলে শৌচাগাৰ নাথাকিলে যি যিকোনো সময়ত যিকোনো সময়ত মানুহৰ প্ৰয়োজনীয় সময়ত মানুহৰ নাজুক সময়ত মানুহে য'তে ত'তে য'তে ত'তে শৌচ কৰিব শৌচ কৰিব লাগে আৰু তাতে লাজকীয়া সময়ত এইটো শৌচ কৰাৰ প্ৰক্ৰিয়াটো বহুত লাজকীয়া হয় সেইকাৰণে য'তে ত'তে কৰিব য'তে ত'তে কৰাৰ সময়তে যদি কোনোবাই চায় তেতিয়া মানুহে বহুত লাজ পায় মানুহে বহুত লাজ পায় আৰু বহুতো ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তাতে বেলেগৰ ঠাইত কৰিব গ'লে বেলেগৰ ঠাইত শৌচ কৰিব গ'লে মানুহে মানুহে বেয়া পায় সেই সেইকাৰণে নিজ মই ভাবোঁ যে নিজৰ ঘৰত শৌচ শৌচাগাৰ এটা নিৰ্দিষ্ট পৰিমাণে থাকিবই লাগে আৰু ঘ আৰু ঘৰত থকা মহিলা মানুহে মহিলা মানুহে ঘৰত থকা মহিলা মানুহে নিজৰ ঘৰ এৰি বাহিৰত শৌচ কৰিব শৌচ কৰিব শৌচ কৰিবলৈ গ'লে বহুতো ধৰণৰ সমস্যাৰ সমুখীত সন্মুখীন হ'ব লগা হয় সেইকাৰণে ঘৰত এটা নিৰ্দিষ্ট পৰিমাণে নিজৰে নিজৰে পাৰ্চনেল শৌচাগাৰ থকা প্ৰয়োজনীয়